অসমীয়া ভাষাত ভাষা চৰ্চা কৰিলে তথ্য সঠিক কিছুমান কিছু কিছু তথ্য সঠিক পোৱা যায় কিন্তু সক সকলো তথ্য সঠিক নহয় সঠিক নহয় কিছুমান ভুলকৈও কিছুমানে আপোনাৰ অন মানে ছ'চিয়েল এনেকুৱা যিবিলাক ছাইট আছে এইবিলাকত কিছুমান ভুলকৈও দিয়ে সকলোবোৰ সঠিক নহয় কিন্তু কিছুমানে শুদ্ধও হেৰি কৰে সেইটো নিজে বিবেচনা কৰি চোৱাৰ ওপৰত কথা আৰু অলপ বস্তুটো পোৱাৰ লগে লগে অনলাইনত ছাৰ্চ কৰাৰ লগে লগে যে বস্তুটো হয় সেইটো নহয় অলপ বিচাৰ খোচাৰ নিজেও কৰিব লাগে দুই এজনক সুধিব লাগে আৰু চাব লাগে বস্তুটো ভালকৈ নিৰীক্ষণ কৰি আৰু আৰু অসমীয়া ভাষাত অন্যান্য অসমীয়া ভাষাত লেখা মেলাটো হ'ব লাগে বুলি মই ভাবোঁ যিহেতু বহুতে ইংৰা ইংৰাজী হয়তো নাজানিবও পাৰে বা হিন্দী হিন্দীটো নাথাকেই হিন্দীত হিন্দী থাকে ইংৰাজীও থাকে কিন্তু মানে বহুতো মানুহে অসমীয়াটো নাজানে বাকী হিন্দী হিন্দীটো অসমীয়া হিন্দী আৰু ইংলিছ নাজানে সেইকাৰণে অসমীয়া ভাষা বিশেষকৈ আমাৰ অসমৰ মানুহৰ কাৰণে অসমীয়াটো থাকিলে ভাল হয় বুলি মই ভাবোঁ আৰু তথ্যৰ ক্ষেত্ৰত সেয়াই ক'লোঁ মানে অলপ বিচাৰ বিবেচনা কৰি নিজে যদি চায় এইখিনি ধৰক গম পোৱা যায় নিজে যদি আপুনি চোৱা হয় আৰু অস

অসমীয়া ভাষাটোটোতো লাগেই আপোনাৰ সকলো ক্ষেত্ৰতে অসমীয়াৰ অনলাইনটো লাগে অনলাইনত বুলি নহয় সকলো ক্ষেত্ৰতে অসমীয়া ভাষাটো যদি ব্যৱহাৰ কৰে ভাল হয় বুলি মই ভাবোঁ আৰু বিশেষ ক'ব লগা নাই